অঁ কি কি কৰিছা অঁ মোৰ খবৰ ভালেই তোমাৰ অঁ অলপ ব্যস্ত আছিলোঁ ঘৰত ভাল তোমালোকৰ ভাল

তোমালোকৰ ইমান মাছ মৰা ফটো দেখি আছোঁ অঁ এই ষ্টেটাছত দেখিলোঁ আকৌ ফে'চবুকতো দেখিছোঁ হেৰি এইবাৰ আমাৰ মানে ছুটী পাম আৰু ছুটীত হেৰি ব্ৰহ্মপুত্রত মাছ মাৰিমগৈ বুলি ভাবিছোঁ এবাৰো মাৰি পোৱা নাই যে অঁ মানে মাছ মাৰিবলৈ যাওঁতে আমি তাত মানে কি কি মানে কেনেকুৱা ধৰণৰ য যন্ত্ৰ নিব লাগিব মানে বস্তু নিব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ ন ব্ৰহ্মপুত্ৰতটো পানীটো এতিয়া দ' এতিয়া মানে কোনটো ছাইডৰ কিনাৰত মাৰিব লাগিবনে নে মাজ ক'ত বাৰু

অঁ অঁ মানুহ থাকিব চাগে সৰহকৈ ন

অঁ আৰু কিবা খোৱা ব্যৱস্থা

অঁ মোৰ মাছ মৰাহে দেখিছোঁ মানে মই এতিয়ালৈকে মাছ মাৰি পোৱা নাই তাকে তোমালোকে অলপ শি মানে শিকাই দিবা আৰু কেনেকৈ মাৰিব লাগে মাছ অঁ অঁ এতিয়া ডিচেম্বৰৰ মাজ ভাগতে যাম ভাবিছোঁ

কেনেকুৱা ধৰণৰ মাছ পায় বাৰু তাত

সেইটো সময়ত পানী বাঢ়িছে জানো মানে ব্ৰহ্মপুত্ৰত

অঁ নহ'লে শিকাই দিবা আৰু দেই মাছ মাৰিবলৈ

কেইজনীমানক লৈও আহিবা লগতে কেইজনীমানক লৈও আহিবা লগতে গ দলীয়ভাৱে মাছ মাৰিম

অঁ জোক চোক ওলাব নি আকৌ

অঁ অঁ

অঁ অঁ অঁ জোক ক'লে ভয় লাগে মানে মোৰ

হেৰি ডাঙৰ ডাঙৰ মাছ পাম চাগে ন অঁ কে কেতিয়াবা ব্ৰহ্মপুত্ৰত ডাঙৰ মাছ আহি লৈ আহিবা আমাৰ ঘৰলৈ এপাক অঁ ভাত খোৱাকৈ আহিবা

হ'ব দিয়া নহ'লে